যিখন কটন শাড়ী মই সুবিধা পাইছিলোঁ তাৰে শাড়ীখন মই যেতিয়া কিনিব গৈছিলোঁ তেতিয়া মই শাড়ীখন পছন্দ কৰি মই দাম দৰ ঠিক কৰা নাছিলোঁ আৰু তাৰপাছত দোকানীওটো দাম দৰৰ কথা ক'লে তেতিয়া মই সেই দাম দৰতে অলপমান পইচাৰ কাৰণে অলপ অসুবিধা পালোঁ তথাপিও মই শাড়ীখন আৰু নিজে পছন্দ হোৱাৰ কাৰণে মই শাড়ীখন কিনি লৈ আহিলোঁ কিনি লৈ আহি মই এদিন ইউজ কৰাৰ পিছত শাড়ীখন মই ধুলোঁ ধুৱাৰ পিছত অকণমান শাড়ীখন আৰু কালাৰটো অলপ হালধীয়া আছিলে কালাৰটো হালধীয়া থকাত মই যেতিয়া মই শাড়ীখন ইউজ কৰাৰ পিছত আৰু নোধোৱাকে থাকিলেও ভাল নালাগে তহ মই বোলো ধুই পেলাওঁ তেনেকে ধুব লওঁতে অকণমান শাড়ীখনৰ কালাৰটোও গ'ল সেইখিনিয়ে মই অকণমান আৰু বেয়া লাগিলে আৰু